আমাৰ ইয়াতে বাৰিষাৰ ঋতুটো বহুত ধুনীয়া হয় ইয়াতে অসমত আমাৰ বাৰিষা বহুত বেছি পৰিমাণে হয় সেইটো কাৰণে আমাৰ নদীৰ পানী বাঢ়ি গৈ আমাৰ ইয়াত বানপানীও হৈ যায় কেতিয়াবা আমাৰ অসমত বৰষুণৰ পৰিমাণটো বহুত বেছি ইয়াতে আমাৰ মে' মাহৰ পৰা আৰম্ভ কৰি আগষ্ট মাছলৈকে বৰষুণৰ বাৰিষাৰ ঋতুটো থাকে মোৰ জীৱনত এইটো বহুত ভালো প্ৰভাৱ পেলাইছে আকৌ বেয়া প্ৰভাৱ পেলাইছে ভাল প্ৰভাৱ পেলাইছে যে বাৰিষা হ'লে আমাৰ গছ গছনিবিলাক ধুনীয়াকে হৈ থাকে আৰু বেয়া প্ৰভাৱ এইটো পেলাইছে যে বেছি বৰ বৰষুণ হয় যাত যেনেকে আমাৰ ইয়াত বানপানী হৈ যায় সেইটো মোৰ বেয়া লাগে কিন্তু বাৰিষা ঋতুটো বৰ ধুনীয়া ঋতু